হেল্ল' আচ্ছা খুৰা মই এই মাছ কিনিব কাৰণে ফোন কৰিছিলোঁ আপোনাক মাছ লাগিছিল আমাৰ বিয়া বিয়া এখন আছে পাঁচশমান মানুহ হ'ব তাৰ কাৰণে মাছ কিনিম মাছ আপোনাৰ তাত ৰৌ বা ভকুৱা

অঁ ভকুৱা কিলো কিমানকৈ দিছে মানে পাৰ কিলো ডাঙৰ ভকুৱা পাচ কিলো নহ্ আচ্ছা আপোনাৰ ভকুৱা আৰু সেই ৰৌ মাছ আছেনে নাই আচ্ছা এতিয়া মইতো আপোনাৰ বিয়াৰ কাৰণে বহুত মাছ কিনিম নহ্ এতিয়া আপোনাৰ টাইমত বা দিব পাৰিব নে নোৱাৰিব আচ্ছা এইটো মাছটো আপোনালোকৰ পিছ পিছকৈ কাটি ধুনীয়াকৈ ড্ৰেছিং কৰি দিব লাগিব মাছটো তেতিয়াহে আমাৰ বনোৱাত সহজ হ'ব অঁ কিলো এশকৈ দিব লাগিব সেইটো মানে সেই কৰাটো পাৰ কিলো নহ্ আচ্ছা এইটো বস্তুটো আপোনালোকে হ'ম ডেলিভাৰী কৰিব নেকি আপোনাৰ মাছবিলাক বাৰু ক'ৰ পৰা উজান বজাৰৰ ফ্ৰেছ মাছ আনে নে কি ক'ৰবাৰ বৰফৰ মাছ ঠিক আছে দিয়ক হ'ব দিয়ক মই আপোনাক খবৰ কৰিম বাৰু মই কিনিম এশটামান মানে ধৰক দুই কুইন্টেলমান মাছ কিনিম মানে মানুহ পূৰা লাগিবতো আপোনাক সেই হিচাপে মই আগৰ দিনা জনাই দিম যোনদিনা মই যাম আপুনি মানে ড্ৰেছিং চেছিং কৰি বস্তুটো ৰেডি কৰি মই লৈ আহিম মাত্ৰ পইচাটো দিম আৰু লৈ আহিম হব নহ্ ঠিক আছে দিয়ক ঠিক আছে দামটো অলপ কমোৱা কমোই কৰিব কিবা